নব্বৈ হেজাৰ নশ পঞ্চান্নব্বৈ এক লাখ আশী হেজাৰ দুশ পঞ্চল্লিছ পাঁচ লাখ সাতশ নব্বৈ এক লাখ পঞ্চাছ হেজাৰ দুশ পঁয়সত্তৰ সাত লাখ এশ পঁয়ষষ্ঠী